অঁ মই বাহিৰৰ পৰা কৈছোঁ আপোনাৰ উৰিষ্যাৰ পৰা কৈছোঁ অঁ মই মানে অলপ অসমতে ফুৰিবলৈ যাম বুলি ভাবিছোঁ অঁ তাৰে মানে এনেই কোনডোখৰ জেগাৰ ভাল হ'ব বাৰু এনেই তাৰে ভিতৰত মানে

অঁ সেইডোখৰ এনেই শিৱসাগৰ এৰিয়াত পৰে নহ্ অঁ শিৱসাগৰ ইয়াত পৰা নহ্ অঁ তাকে মই যাম বুলি ভাবিছোঁ মই এনেই এনেই শিৱসাগৰলৈ গ'লে ভাল হ'ব নেকি তোমাৰ মতে

অঁ এনেই তাত কোনটো মাহত হয় সেইটো অঁ এই মাঘৰ বিহুতো নহ্ ফেব্ৰুৱাৰী মাহত হয় নহ্

বিলাক হয় নহ্ এনেই তোমালোকৰ বিহুৰ ওপৰত অলপ কোৱাচোন অঁ বিহুৰ ওপৰত ন এনেই অলপ কোৱাচোন মই শুনোঁ

অঁ কওক কোৱা

হয়

অঁ হয় অঁ

অঁ অঁ বিহুত

অঁ কাটে

অঁ সেইটো তোমালোকৰ কাতি বিহুত কৰে অঁ অঁ

অঁ হয় অঁ

অঁ

আৰু তোমালোকৰ ইটো

অঁ অঁ অঁ ঠিক আছে অঁ

অঁ কৈছিলা কৈছিলা অঁ

অঁ

সেইটো তোমালোকৰ মানে ভোজৰ আগদিনাখনেই বনাইনে অঁ দুদিনমানৰ আগৰ পৰাই অঁ অঁ অঁ অঁ অঁ অঁ হয় অঁ

অঁ অঁ সেইবিলাক তোমাৰ মাঘৰ বিহুত প্ৰতিখন গাঁৱত পতা হয় নে তোমাৰ সেইটো ধৰা কোনোবা স্থানীয় এডোখৰ জেগাত পতা হয় হয় হয়

তেনেকুৱা ধৰণৰ হয় নহ্ অঁ নাখায় নাখায় হয় অঁ অঁ অঁ তে মানে তোমালোকৰ তেতিয়াহ'লে বিহুৰ ওপৰত সেই সিমানখিনিয়ে অসমত হয় নহ্ অঁ অঁ অঁ তিনিটা বিহুয়ে অঁ অঁ তেওঁ মই তাকে জানুৱাৰী তোমাৰ ফাৰ্ষ্ট উইকমানতে যাম বুলি ভাবিছোঁ আৰু গ'লে মই তোমাক নিশ্চয় কণ্টেক্ট কৰিম অঁ কৰিম কৰিম অঁ ঠিক আছে বাৰু এইখিনি মোক জনোৱাৰ কাৰণে ধন্যবাদ দেই তোমাৰ ঠিক আছে বাৰু অঁ ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে দে অঁ হ'ব ঠিক আছে দিয়া অঁ